অসম অসম হৈছে এখন ভাৰতৰ অন্যতম ৰাজ্য তাত বহুতো ৰাজনৈতিক দল আছে ৰাজনৈতিক দল আছে তাৰ ৰাজনৈতিক দলৰসমূহ অন্তৰ্গত বহুতো মূল ৰাজনৈতিক দল আছে কিন্তু তাৰ অন্তৰ্গতৰ মূলসমূহ হৈছে ভাৰতৰ জনতা পাৰ্টী মানে বি জে পি ভাৰতীয় জাতীয় কংগ্ৰেছ অগপ মানে অসম গণ পৰিষদ এ জে পি অসম জাতীয় পৰিষদ আৰু আন বুলিবলৈ আছে ৰাইজৰ দল আৰু আন অন্যান্য বহুত আছে ইয়াৰে বৰ্তমানত ৰাজনৈতিক দল বুলিবলৈ চলি থকা এক দল হৈছে ভাৰতীয় জনতা পাৰ্টী ইয়াৰ মুখ্যমন্ত্ৰী হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতে বহুতো আঁচনি হাতত লৈছে আ অসমৰ উন্নতিৰ বাবে তেওঁ উন্নয়নবিলাক আঁচনিসমূহৰ ভিতৰত হৈছে ডক্টৰ বাণীকান্ত কাকতি বঁটা প্ৰদান য'ত মানে তেওঁ অসমৰ যিসকল ছাত্ৰ ছাত্ৰী তাৰে ভিতৰত ছাত্ৰীসকলক যিসকলে ষাঠি শতাংশৰ ওপৰত অৰ্থাৎ ষাঠি শতাংশতকৈ বেছি বা ষাঠি শতাংশ লৈ পৰীক্ষাত উত্তীৰ্ণ কৰিছে তেওঁলোকক এই বঁটা প্ৰদান কৰা হৈছে কিন্তু তাৰ তুলনাত ছাত্ৰসকলক দিয়া হৈছে পঁয়সত্তৰ শতাংশত তেওঁলোকক প্ৰত্যেককে ডক্তৰ বাণীকান্ত বঁটা হিচাপে একো একোখন স্কুটি প্ৰদান কৰা হৈছে প্লেজাৰ স্কুটি ইয়াৰ উপৰিও তেওঁ আন অন্যান্য বহুতো আঁচনি লৈছে তাৰ ভিতৰত হৈছে আই আন এক অন্যতম হৈছে অৰুণোদয় আঁচনি অৰুণোদয় আঁচনি তেওঁ এনে এই পদক্ষেপটো লৈছে যে তাত তেওঁ অৰুণোদয় আঁচনিৰ অন্তৰ্গত যিসকল মহিলা আছে তেওঁলোকক তেওঁ আঠশ পঞ্চাছৰ পৰা বাৰশ টকাৰ ভিতৰত এটা পুঁজি দিব যাৰ ফলত মহিলাসকল নিজে স্বাৱলম্বী তথা আন অন্যান্য কাৰ্যত লিপ্ত হ'ব পাৰিব তেখেতে ইয়াৰ উপৰিও বহুতো উন্নয়নমূলক আঁচনি হাতত লৈছে ইয়াৰ এক মূল দিশ হৈছে অসমৰ উন্নয়ন তথা ইয়াক এক বিশ্ব পৰ্যায়ত স্থাপন কৰা তাৰ উদ্দেশ্যৰে তেওঁ এইসমূহ আঁচনি হাতত লৈছে